হেল্ল' দাদা আপুনি মই বুক কৰা কেবখনৰ চালকজনে কৈছেনে মই আপোনাক বুক কৰা বহু সময় হ'ল আপোনাৰ বাবে মই বহু সময় অপেক্ষা কৰি আছো আপুনি কিয় এতিয়ালেকে অহা নাই আপুনি এতিয়া ক'ত আছে মই আপোনাৰ বাবে কিমান সময়ৰপৰা ৰখি আছিলোঁ আপুনি মোক জনাব লাগিছিলে কিমান সময় লাগিব মই এনেই এনেই ইয়াতে এতিয়া ৰৈ আছো আপুনি কিমান সময়ৰ ভিতৰত ইয়াত পাবহি আৰু এতিয়া আপুনি ক'ত আছে কিমান সময়ত পালে পাবহি সেইটো জনালে ভাল আছিল